সময় গতিশীল এই সময়ৰ লগে লগে বিশেষকৈ আমাৰ অসমীয়া জাতিৰ যিটো ভাষা সেই ভাষাটোত বাৰুকৈয়ে প্ৰভাৱ পৰিছে আৰু এই ভাষাটোৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন দেখা গৈছে যি অসমীয়া ভাষাটো আমি শুদ্ধকৈ ক'বলৈ আজি সমাজত পাহৰি গৈছোঁ এটা শুদ্ধ অসমীয়া ক'বলৈ আজি ল'ৰা ছোৱালীক আমি উনুকিয়াবলগীয়া হৈছে বাৰে বাৰে ক'ব লগা হৈছে এটা শব্দ আৰু সেই শব্দবিলাকৰ অৰ্থ তেওঁলোকে বুজি নাপায় ক'বতো ক'বই নোৱাৰে য'ত তাক কেনেকৈ বুজি পাব আমি অফিচ কাছাৰীত দেখিছোঁ অসমীয়া ভাষাটোক হেয় জ্ঞান কৰা হৈছে কিয়নো অসমীয়া ভাষাৰে এখন পৰিচয় পত্ৰ বা প্ৰমাণ পত্ৰটোও অসমীয়া ভাষাৰে লিখা নাযায় আমি স দৰাচলতে ইংৰাজীয়ে ব্য়ৱহাৰ কৰোঁ কিন্তু সেই অসমীয়া ভাষাটোক আমি মূল্য় দিয়া উচিত আমাৰ অ আমাৰ যিটো জন্মগত ভাষা আমাৰ মাতৃভাষা যাক মাডাৰ লেংগুৱেজ সেইটো আমি পাহৰি যাব নালাগে আমি সেইটোৰ প্ৰচলন বাহাল ৰাখিব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি অসমীয়াটো নাজানে মোৰ ছোৱালীজনী চেন্ট্ৰেল স্কুলত পঢ়ে তাই সিহঁতৰ স্কুলত অসমীয়া ছাবজেক্টটোৱেই নাই যাৰ ফলত তাই অসমীয়া ক'ব জানে কিন্তু তাই অসমীয়া লিখিব নাজানে নাজানো এটা সময়ত কিহৰ পৰিৱ পৰিবৰ পৰিস্থিতিত পৰিবলগীয়া হয় আমি যিহেতুকে অসমীয়া অসমীয়া হিচাপে পৰিচয় দিবলৈ এটা ভাষাৰ প্ৰয়োজন নহয় এজন মানুহক তেওঁৰ ৰীতি নীতি আচাৰ ব্য়ৱহাৰ সকলোবিলাক সেই ভাষাটোৰ মাজতে সোমাই থাকে গতিকে সেই ভাষাটো আমাৰ এটা পৰিচিত বস্তু সেই ভাষাটোক আমি মৰ্যদা দিয়া উচিত আন ভাষাও ক'ব লাগিব ইংৰাজীও লাগিব হিন্দীও লাগিব বেংগলীও লাগিব মাৰাঠী লাগিব সব ভাষাই শিক শিকাটো জৰুৰত কিন্তু তাৰ মাজতো আমি অস আমাৰ যিটো মাতৃভাষা যিটো আমাৰ থলুৱা সংস্কৃতি সেইটো আমি হেয় জ্ঞান কৰিব নালাগে আজি ল'ৰা ছোৱালীক আমি সেইটো ভাষাৰেও শিকা ভাষাৰেও কিছুমান বস্তু শিকাব লাগে যাৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন জীৱনটো সূচাৰুৰূপে চলাই নিব পাৰে ভাষা এটা মানুহৰ অত্য়ন্ত প্ৰয়োজনীয় বস্তু বস্তু বুলিও ক'ব নোৱাৰোঁ ভাষা বুলি কওঁতে এটা জাতি এটা মানুহৰ মানদণ্ড বজাই ৰাখিব পৰা এটা পৰিস্থিতি গতিকে ভাষাটো আমি আমাৰ অটুত ৰখাটো নিতান্তই প্ৰয়োজনীয়